হয় কোকচোন হয় বাইদেউ কওক

অঁ পাটৰ বাইদেউ আপোনাৰ এতিয়া অৰিজিনেল পাটৰ যদি আপুনি বিচাৰে তেতিয়া আপোনাৰ পঁয়ত্ৰিছশৰ পৰা তিনি হেজাৰ ভিতৰত আপুনি পাব

মেখলাৰ দাম বাইদেউ চাৰে চাৰিহেজাৰ পৰিব মুগাৰ অৰিজিনেল মুগাৰ হয় হয় অঁ টচ মুগাৰ কম পৰিব টচ মুগাৰ আপুনি পঁচিছশৰ পৰা তিনিহেজাৰ টকাৰ ভিতৰত আপুনি পাই যাব অঁ ননী পাটটো আপুনি যোৰা ল'বনে আপুনি ছিংগল ল'ব বিচাৰিব মানে মেখেলা বা যোৰা যোৰা ন অঁ তেতিয়া আপোনাৰ প্ৰায় চাৰে পাঁচহেজাৰমান পৰিব মিচিং যোৰা মিচিং যোৰা বাইদেউ আপুনি ফুল বা এই কালাৰ চাই লৈ পেলাই বা তাৰ ফুলৰ যিটো কোৱালিটি সেইবিলাক চাই লৈ দাম আছে আপুনি হ'লেও প্ৰায় দুহেজাৰৰ পৰা পাঁচহেজাৰ টকাৰ ভিতৰত মানে একদম ল' কোৱালিটিৰ পৰা ভাল কোৱালিটিলৈকে আপুনি ক'ব পাৰিব হয় গামোচা কিমান পিচমান লাগিব এনেই আচ্ছা পাব পাব গামোচা হোলচেল প্ৰাইজত আপোনাক দিয়া হ'ব যিহেতু আপুনি পঞ্চাছখনমান ল'ব তাৰ কাৰণে আপুনি বোৱা গামোচাটো প্ৰায় নাইনটিমানকে আমি দিব পাৰিম আৰু

হয় আচ্ছা আচ্ছা ঠিক আছে বাৰু থৈ দিম মই ধন্যবাদ বাইদেউ